আজিৰ দিনত অধিকাংশ মানুহেই ষ্টকত পইচা লগাইছে আৰু মিউছুৱেল ফাণ্ডতো তেখেতসকলে পইছা লগাই থৈছে কাৰণ ষ্টক আৰু মিউছুৱেল ফাণ্ডে যিমানতো পইছা আমাক ৰিটাৰ্ণ দিব পাৰিছে বেলেগ কোনেওঁ দিবপৰা নাই সেইবাবে মই ভাবোঁ ভৱিষ্যতে ষ্টক মিউছুৱেল ফাণ্ড ট্ৰেডিং যিবোৰ মাৰ্কেটৰ লগত ৰিলেটেড থাকে সেই বস্তুবোৰ বেছিকৈয়ে সফলতাৰফালে আগবাঢ়ি যাব আৰু সেইবোৰ যিমানেই আগবাঢ়িব থিক সিমানেই মানুহৰো পইচাৰ বিকাশ হ'ব